পাঁচ দহ দুই হেজাৰ বিশ ষোল্ল দুই দুই হেজাৰ তিনি তিনি দহ দুই হেজাৰ বাৰ ষোল্ল এক দুই হেজাৰ ওঠৰ ছয় সাত দুই হেজাৰ তেইছ